এই কালি যে চাৰ্জাৰ আনিলো যে একেবাৰে বেয়া এইডাল চাৰ্জ চাৰ্জ নলয় একদম ফাল্টু কোৱালিটি দিছে এনেই ল'লে দাম আঠশ টকা দিলোঁ এনেই গ'ল পইচা এই ফোন চাৰ্জেই নলয় ফোনটো চব ঠিক আছে চাৰ্জাৰ ডালেই বেয়া একো ফোন চোন চাৰ্জেই নলয় চালো কোৱালিটি ভাল কোৱালিটি ভাল নহয় ন এয়া বেয়া কম্পানী চাৰ্জাৰ দিলে থাকে চাইনিজ প্ৰডাক্ট দিলে ছাগে সেই তাৰ দোকানলে নেযাবি দেই আৰু মহা ঠগ বাজ মানুহ হয় তাৰ দোকানলে নেযাবি আৰু ঠিক আছে দে